অঁ ফুলৰ পইচা অঁ কেনেকুৱা ভাল আজি বহুত দিনৰ মূৰত ভালে ভালে বহুত দিনৰ মূৰত ফোন কৰিছা যে অঁ ভালে আছা কোৱা কোৱা ভালে ভালে ভালে কোৱা কি অঁ অঁ চামাৰ ভেকেশ্বন ন অঁ এই সেইটো কথা আমাৰ ঘৰত আলোচনা হৈয়ে আছে হে আৰু এই ল'ৰাই মানে এই ইহঁতেতো বিভিন্ন কথা কৈছে অলপ দূৰলৈকে যাবলৈ বিচাৰে কিন্তু এই দূৰলৈ নগৈ হা এই ইয়াত যে এখন উদ্যান আছে কি নাহৰ অঁ নাহৰ পুখুৰী অঁ এই নাহৰ পুখুৰী উদ্যানখনত মই দেখিছোঁ প্ৰায়বোৰ অভিভাৱকে তালৈকে ল'ৰা ছোৱালীবোৰ লৈ যায় ময়ো যে তালৈ আগতে যোৱা নাই দেই অঁ এই গতিকে অঁ গতিকে এটা সেইটো সেইটোকে চিন্তা কৰানি তালৈকে যোৱাটো চিন্তা কৰানি অঁ আচ্ছা ঠিক আছে আমি ফাইনেল কৰিলোঁ বাৰু আমি যাম কেনেকৈ এতিয়া কিবাখনতো গাড়ী মটৰ লাগিব নহয় অঁ আৰু অঁ ভাল হ'ব আৰু এটা কাম কৰিম তেতিয়া এই ডেটটো ফিক্স কৰি ল'ম মই কাহানিকৈ যাম আৰু এটা কাম কৰিব এই গাড়ীখনতো ভাড়া ল'বই গতিকে তুমি এটা কাম কৰিবা ঘৰৰ ওচৰত আৰু কোনোবা যায় নেকি চাবা দেই অহ্ অহ্ অঁ অঁ অঁ ঠিক আছে হওক অহ্